পুৰণি প্ৰজন্ম সমূহ বৰ্তমান প্ৰজন্মতকৈ চাবলৈ গ'লে ধাৰ্মিক আছিল যিহেতু আগৰ মানুহখিনি আগৰ মানুহখিনিয়েই হওক বা যিখিনি আমাৰ পিতৃ মাতৃকে আদি কৰি যিখিনি বয়োজেষ্ঠসকলৰ ধৰ্মৰ প্ৰতি বা ভগৱানৰ প্ৰতি যি অটল বিশ্বাস আজিৰ দিনৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী সেই ভগৱানৰ প্ৰতি আস্থা বা বিশ্বাস নাই তেওঁলোকে ভগৱান কি বস্তু বুলি ক'লে ভগৱান কি বস্তু বুলিহে উলটাই উলটাই প্ৰশ্ন কৰে সেইকাৰণে আজিৰ প্ৰজন্মই আজিৰ প্ৰজন্মৰ কি অকল ম'বাইলতে ব্যস্ত বা নেটতে ব্যস্ত হৈ থাকে ভগ ঈশ্বৰৰ নামত তেওঁলোকে নিজৰ মনটো অলপো ঈশ্বৰক অলপ সময় স্মৰণ নকৰে কোনো এজন ভগৱানকে তেওঁলোকে অলপ সময় স্মৰণ নকৰে তেওঁ ভগৱান তেওঁলোকৰ মতে আজিৰ আজিৰ ল'ৰা ছালিবিলাকৰ মনত ভগৱান নাই ভগৱান ভগৱান তেওঁলোকে নাই বুলিয়েই কয় গতিকে নিজৰ কৰ্মই তেওঁলোকৰ মতে কৰ্মই ধৰ্ম বুলি কয় সেইকাৰণে তেওঁলোকে কৰ্মতকৈ বেছি গুৰুত্ব দিয়ে কিন্তু যিখিনি আমাৰ বয়োজ্যেষ্ঠ যিবিলাক যিসকল আছে তেওঁলোকৰ যি ধাৰ্মিক চিন্তা ধাৰাৰে তেওঁলোকৰ ধা ধাৰ্মিক আছিল কাৰণে সেই সময়ৰ মানুহখিনি যি কথা ভগৱানৰ ওপৰত যি অটল বিশ্বাস ৰাখিলে যিখিনি মন মগজুৰে যিমানখিনি কাম আগবাঢ়ি যাব পাৰি আজিৰ জয়যুগত ল'ৰা ছোৱালীবিলাকে ধৰ্মৰ ধৰ্মটো নামানেই বাও ভগৱানকটো স্মৰণ নকৰেই সেই কা সেইবাবে বেছি উচ্ছৃংখল স্বভাৱৰ হৈ পৰিছে নিজৰ পিতৃ মাতৃকো জ্ঞান নকৰা অৰা হৈছে বা নিজৰ শিক্ষা গুৰুকো জ্ঞান নকৰা হৈছে ভগৱানক অন্ততঃ স্মৰণ কৰিলে নিজৰ মন মগজু জ্ঞান অলপ হ'লেও ধীৰ স্থিৰকৈ ধীৰ স্থিৰ হৈ থাকে হৈ থাকিব পাৰে তেনেহ'লে বহুতো তেনেস্থলত বহুতো কথা নিজৰ জ্ঞান বিবেচনাৰে সুস্থভাৱে সুস্থ মগজুৰে চিন্তা কৰিবলৈ সুবিধা দিয়ে আৰু অন্ততঃ ভগৱানক স্মৰণ কৰি ৰাতিপুৱা ওলাই গ'লে বেয়া বেয়া কথা মনলৈ নাহে বা বেয়া কিবা এটা কাম কৰিবলৈ অলপ হ'লেও সংকোচবোধ কৰিব যিবিলাক সন্তানে ভগৱানৰ ওপৰত অটল বিশ্বাস বা গভীৰ বিশ্বাস আছে বিশ্বাস ৰাখে সেই ল'ৰা ছোৱালী কেতিয়াও বিপথে পৰিচালিত নহয় এতিয়া তেনে ল'ৰা ছোৱালীক ভগৱানে নিশ্চয় তেওঁলোকে এটা ভাল পথ এটা ভাল পথ এটাই দিব পিতৃ মাতৃ বা শিক্ষাগুৰু বা যিখিনিয়ে আমাৰ বয়োজ্যেষ্ঠসকলৰ ভগৱানৰ প্ৰতি যি বিশ্বাস বা ধৰ্মৰ ওপৰত যিখিনি কথা তেওঁলোকে ব্যাখ্যা কৰে সেই ব্যাখ্যাবিলাক আজিৰ ল ল'ৰা ছোৱালীৰ শুনাৰ ধৈৰ্য্য নাই তাৰ ফলত সিহঁতৰ ওচৰত য তেওঁলোকৰ ওচৰত যদি বেলেগ চিনেমা এখনৰ কথাই হওক বা আন বেলেগ আৰ্টিষ্ট কথাই কওক সেইবিলাকৰ কথা ক'লে তেওঁলোকে যিমান সেইখিনিত গুৰুত্ব দিব সেই ভগৱানৰ ন কথা ৰামায়ন মহাভাৰতৰ কথাই সিহঁতৰ কাণত যেন কিবা সিহঁতৰ হুলে বিন্ধা দি বিন্ধে সেইবাবে আজিৰ দিনত বহুতখিনিয়ে এইবিলাক উচ্ছৃংখল স্বভাৱৰ হৈ পৰাত বৰ্তমান আমাৰ সমাজখন বিপথে পৰিচালিত হৈ পৰিছে